হেল্ল' অঁ হেৰি নহয় আজি ইভিনিং ৱাক যাব লাগিছিলে নহয় এপাক এই টিম ফিল্ডত তাকে বহুতদিন লগ পোৱা নাই তাকে হেৰি আমাৰ আমাৰ লগৰ দিব্য অহা কথা আছিলে কি হ'ব অঁ হেৰৌ অটল বৰালৈয়ো অটল বৰালৈয়ো ফোন এটা কৰিব লাগিছিলে হয় হয় হয় অঁ খোৱা বোৱা খোৱা বোৱাটো আপুনি অলপ কণ্ট্ৰ'ল কৰিব লাগিব দেই আপোনাৰ চৰ্বি বহুত বাঢ়িছে ইভিনং ৱাকটো আমি ৰেগুলাৰ গ'লে ভাল হ'ব নেকি

হয় হয় হয় হয়

আপুনি এটা কাম কৰিবচোন এই দিব্যলৈ ফোন এটা কৰিব অতুল বৰালৈয়ো ফোন এটা কৰিব মই থাকিম হেৰি ৰাস্তাতে থাকিম আপুনি আমি একেলগতে যামগৈ আৰু

হয় ময়ো সেই টাউনত সোমাই জোতাযোৰ মোৰ বৰ ভাল নহয় মই ভাল জোতা এযোৰ ল'ব লাগিব জোতা এযোৰ ল'ব লাগিব নহ'লে অকণমান প্ৰব্লেম এটা হৈ আছে

হয় হয় হয় হয় কেপ আছে টুপি টুপি আছে টুপিৰ কাৰণে চিন্তা নাই বাৰু মোৰ হয় দেখিবলৈ ভাল লাগিব জানো হয় হয় হয় তাকে এতিয়া আমাৰ হ'ব হেৰি কৰিব লাগিব আমি গোটেইকেইটা মিলি আৰু এটা খানা এটা খাবলৈ যাব লাগিব এদিন কোনোবা এদিনা

চাৰে তিনিটাত

হয়

হয় হয় চাইকেল চাইকেলটো চলাবই লাগে আজিকালি এতিয়া বেলেগ বেলেগ দেশত দেখোন এই সেইদিন এটা ভিডিঅ' চাইছিলোঁ চাইনাত দেখোন বাইক নায়ে চব চাইকেল চাইকেলেই দেখোন তাত

হয়

তাকে হেৰি আমাৰ লগৰকেইটা সেহেঁতি যোৱাতো খাতাংনে যাবনে সেহেঁতিও

এটা কাম কৰিম কাইলৈ পাৰিলে গোটেইকেইটা চাইকেল লৈ যোৱাৰে ব্যৱস্থা কৰোঁ নেকি

হয় হয়

এই অতুল বোলাতো বৰ পেটুৱা হৈ গৈছে নহয় সেইটো চাইকেল চলাব পাৰিব জানো কমিবগৈ ন তাকে আপুনি এটা কাম কৰিব এই ফোনকেইটা লগাওক যদি যাব নোৱাৰো বুলি কয় তেতিয়া আকৌ বেয়া লাগিব নহয় আমাৰ লগৰ হেৰিয়কে লৈ ল'ব লাগে বিজয়কে

হ'ব এটা কাম কৰক শুনক আপুনি হেৰিলৈ ফোন লগাওক এই অতুললৈ ফোন লগাওক আৰু হেৰিলৈয়ো লগাওক দেই দিব্য বুলকুলৈ লগাওক দিব্যলৈ এতিয়া হ'ব দিয়ক এতিয়া ৰাখোঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক অঁ লগ পাম